কমলাবাৰীলৈ বহুতো দূৰ দূৰণিৰ মানুহ আহে পিকনিক অ' পিকনিক খাবলৈ ইয়াত কমলাবাৰীত বহুতো গছ গছনি হাবি বন ঘৰ দুৱাৰ মানে সৰু ল'ৰা ছোৱালীয়ে খেলা বস্তুবিলাক আছে সেইকাৰণে সৰু ল'ৰা ছোৱালীবিলাকো আহে বহুত দূৰৰপৰা নিজৰ মাক দেউতাকৰ লগত আহে পিকনিক খাবলৈ প্ৰত্যেক বছৰে আহে আৰু এইফালে কমলাবাৰী আঠখেল হৈ যায় এইফালে আৰু এইটো কি বুলি কয় নিজৰ মাক দেউতাকৰ লগত চব ল'ৰা ছোৱালী যায় প্ৰত্যেক বছৰে যায় আৰু কমলাবাৰীফালে গ'লেও ইক'পাৰ্ক পায় আজিকালি নতুনকৈ ওলাইছে ইক'পাৰ্ক ইক'পাৰ্কৰ বোলে বস্তুবোৰ ধেৰ আছে ঘৰ চাংঘৰ নৈ পানী এইবিলাক বহুতো বস্তু আছে তালৈ সকলো মানুহ যাব লাগে গৈ পিনি সেইবোৰ পৰিষ্কাৰ কৰি থৈ আহিব লাগে য'তে ত'তে পিক পেলাব নালাগে খাব মানে তাতবোৰ মানে চকিদাৰ টকিদাৰ দিব লাগে লগতে আৰু চবেই চাফচিকুণ কৰি গ'লে মানে চাফচিকুণ কৰি থৈ আহিব লাগে খানা পিনা খানা চানা খাই মেলি অকৌ এইফালে শিৱসাগৰলৈ গ'লেও মানুহবোৰে শিৱসাগৰৰ শিৱদৌলটোৰ ওচৰত ভালকৈ ধূপ ধূনা জ্বলাই মেলি প্ৰাৰ্থনা মেলি কৰি মেলি চবেই ধুনীয়াকৈ মিলিজুলি খানা পিনা খাই পিনি ধুনীয়াকৈ চব চাফচিকুণ কৰি থৈ আহিব লাগে ইফালে ইক' কমলাবাৰীলৈ যায় কমলাবাৰীলৈ যায় মানুহবোৰ বহুত ধুনীয়া ধুনীয়া স্মৃতি আছে কমলাবাৰীত কমলাবাৰীলৈ বহুত দূৰ দূৰণিৰপৰা মানুহ আহে পৰ্যটক আহে বহুত ধুনু ধুনীয়া ধুনীয়া সৌন্দৰ্য আকৰ্ষণ কৰে লগতে কমলাবাৰীত বহুত ধুনীয়া ধুনীয়া গছ গছনি গছ গছনি তাৰপৰা বাঘ সিংহ ওলাই তাত দেৰিলৈকে দেৰিলৈকে মানে পিকনিক স্থল তাত থাকিব নিদিয়ে আৰু বাঘ সিংহ ওলায় যে তাত সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে ভয় নাই সেইকাৰণে তাত কমলাবাৰীত চকিদাৰ দিব লাগে তাতে য'ত ত'ত পিক চিক পেলাব নালাগে আকৌচোন নিজে প্ৰত্যেক বছৰে যাবই লাগে সেইবাবে য'ত ত'ত পিক চিক পেলাই মেলি সেই জেগাডোখৰ বিশৃংখল সৃষ্টি কৰি থৈ আহিব নালাগে সেইকাৰণে চবেই ধুনীয়া মেলিকৈ ধুনীয়াকৈ গৈ পিনি ধুনীয়াকৈ পিকনিক চিকনিক খাই মেলি প্ৰত্যেক বছৰে সৌন্দৰ্য উপভোগ কৰি নিজৰ জীৱনটো ধুনীয়াকৈ এটা স্মৃতি হিচাপত ৰাখি যাব লাগে শিৱসাগৰত ঠিক তেনেদৰে শিৱসাগৰতো একেই কথা আৰু এইফালে চৰাইদেউ মৈদাম চৰাইদেউ মৈদামবোৰ এতিয়া আজিকালি ঢেৰ কাহিনী হৈছে য'ত ত'ত যি তি কাহিনী হৈছে সেইকাৰণে তাত চকিদাৰ দিব লাগে চকিদাৰ দি পিনি গোটেইখন ধুনীয়াকৈ সৌন্দৰ্যকৈ উপভোগ কৰি পিনি গোটেই গাঁৱৰ মানুহ লগ লাগি গোটেই মানে ওচৰৰ মানুহবোৰে তাত চাব লাগে মানে য'ত ত'ত মানুহবোৰ আহি যি তি কামবিলাক কৰি দিয়ে বাঘ সিংহ ওলাই তাত গোটেই অনিষ্ট কৰে তাত চবেই মানুহে চাই ফুৰে লগতে কমলাবাৰী এইফালেও যাব লাগে মানুহে চবেই ধুনীয়াকৈ স্মৃতিবোৰ চাই থৈ ঘূৰি গুচি আহিব লাগে কমলাবাৰী ইক'পাৰ্ক ইক'পাৰ্কলৈয়ো যাব লাগে মানুহে ধুনীয়াকৈ চাই মেলি চাফচিকুণ কৰি থৈ আহিব লাগে আকৌ এইফালে বৰশিললৈ বৰশিল আজিকালি আজিকালি নতুনকৈ ওলাইছে চব মানুহ যায় ফূৰ্তি ফাৰ্তা কৰে লগতে আকৌ বৰশিলতো মানুহ ঢেৰ মানুহ হয় প্ৰত্যেক বছৰে তাতো ঘূৰি ফুৰি ধুনীয়াকৈ থৈ আহিব লাগে জেগাবোৰ খানা পিনা খাই পিনি জেগাখিনি চাফচিকুণ কৰি থৈ আহিব লাগে তাত আকৌ য'ত ত'ত পিক চিক পেলাব নালাগে তাত গোটেই ধুনীয়া ৰাস্তা বাগানে নধৰা ভৰা ধুনীয়া সৌন্দৰ্য আকৌ এইফালে ইক'পাৰ্ক ইক'পাৰ্কতো একেই ঠিক তেনেদৰে বাগানৰ মাজে মাজে গৈ পায়গৈ ধুনীয়া সৌন্দৰ্য পানী নৈ ভৰা ধুনীয়া দেখিবলৈ ধুনীয়া লগতে তাৰপৰা আকৌ শিৱ শিৱসাগৰ শিৱদৌলত ধুনীয়া ধুনীয়া বস্তু আছে লগতে আৰু শিৱসাগৰৰ শিৱদৌল জয়দৌল কাৰেংঘৰ তলাতল ঘৰ আছে এইফালে তোমাৰ গড়গাঁৱত চব সকলো দূৰ দূৰণিৰপৰা পৰ্যটক আহে ধেমাজি চেমাজি তিনচুকীয়া চিনচুকীয়া চবৰে পৰ্যটকবোৰ আহি তাত চায় সৌন্দৰ্যময় উপভোগ কৰাৰ লগতে বহুতো ধুনীয়া ধুনীয়া ঠাই চাই পিনি উপভোগ কৰি যায় শিৱসাগৰ ইক'পাৰ্ক গেলেকী এইবিলাক শিৱসাগৰৰ নাম জনাজাত হৈ থাকে ইক'পাৰ্কত এই আজিকালি বহুত মানুহ হৈছে লগতে দূৰ দূৰণি বহুতো মানুহ আহে আৰু ইয়াত চাবলৈ ইক'পাৰ্ক এইবছৰো এইবছৰ বেছি ইক'পাৰ্কত মানুহ হৈছে কমলাবাৰীটো হ'ব আৰু এক জানুৱাৰীৰপৰা চবতে মানুহ হৈ যাব আকৌ এইফালে বৰশিললৈ বৰশিললৈ বহুতো মানুহ আহে আৰু আহি আহি সৌন্দৰ্য উপভোগ কৰি গোটেই গোটেই জেগাবোৰ চাফচিকুণকৈ ৰাখি নিজৰ ভৱিষ্যতটো ধুনীয়াকৈ গঢ় দিবৰ বাবে নিজে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ পিনি গোটেইবোৰ চব চাফা কৰি থৈ যাব লাগে খানা পিনা খালে জেগাবোৰ মানে লেতেৰা কৰি থৈ যাব লাগে লেতেৰা কৰি থৈ গ'লে মানুহবোৰে আকৌ পিছ চেকেণ্ড নেক্সটবাৰ গৈ মানে খাব পিকনিক খাবলৈ অসুবিধা হয় নিজৰে সেইকাৰণে চবেই ধুনীয়া মেলি ধুনীয়াকৈ গৈ পিনি পিকনিক চিকনিকবোৰ ভাল চেনে খাই মেলি আহিব লাগে ঠিক তেনেদৰে বৰশিললৈয়ো ঠিক একেটাই কৰিব লাগে আকৌ এইফালে বৰশিললৈ গৈ পিনি ধুনীয়াকৈ সৌন্দৰ্য উপভোগ কৰি থৈ আহিব লাগে লগতে এইফালে ইকোপাৰ্কত ইক'পাৰ্কতো ঠিক একেদৰে ধুনীয়াকৈ গৈ মেলি লগতে তাৰ বস্তু বস্তু পাতিবোৰ চাই ফটো চটো মাৰি পিনি ধুনীয়াকৈ চাই মেলি উপভোগ কৰিব লাগে বেয়া কাম কৰিব নালাগে কোনো কাম বেয়া চেয়া কৰি থৈ আহিব নালাগে চব চাফচিকুণকৈ কৰি থৈ নিজৰ কামবোৰ নিজেকৈ গুচি আহিব লাগে আকৌ এইফালে বৰশিলতো ঠিক তেনেদৰেই খানা পিনা খাই মেলি নিজৰ কাম নিজে কৰি থৈ আহিব লাগে লগতে এইফালে বৰশিল চৰশিল সব চাই মেলি বৰশিলত বৰ ধুনীয়া ধুনীয়া মানে স্মৃতি আছে তাত মানুহবোৰ গৈ মেলি ধুনীয়াকৈ সৌন্দৰ্য উপভোগ কৰি থৈ আহে তাৰপৰা এইফালে শিৱসাগৰত শিৱদৌলটো বৰ ধুনীয়া দেখিবলৈ সৌন্দৰ্যময় তাত গৈ মানুহে চবেই যায় গৈ ধূপ ধূনা জ্বলাই মেলি তাত গৈ সৌন্দৰ্য উপভোগ কৰি থৈ আহে লগতে এইফালে ইক'পাৰ্কতো একেই ঠিক তেনেদৰে বৰশিল ইক'পাৰ্ক সেইবোৰ সেইবোৰলৈ গ'লে লেতেৰাকৈ পিট চিট পেলাই থৈ আহিব নালাগে ভালকৈ গৈ ভালকেনে ভালকৈ থাকিব লাগে সাৱধানে যাব লাগে সাৱধানে থাকিব লাগে লগৰবোৰৰ লগত যাওঁ আমি একোপাক আমিও গৈছিলোঁ আমি গৈয়ে থাকোঁ আৰু এইফালে কমলাবাৰীও গৈয়ে থাকোঁ বৰশিললৈয়ো গৈয়ে থাকোঁ শিৱসাগৰ গৈছোঁ বাৰু কমলাবাৰীলৈ গৈ মানুহে সৌন্দৰ্য উপভোগ কৰে কমলাবাৰীত বহুতো গছ গছনি আছে গছ গছনি আছে সৰু ল'ৰাই খেলা দোকান চোকান সৰু ল'ৰাই খেলাবস্তু বহুতো আছে হাতী আছে তোমাৰ গঁড় আছে ডাইনেচৰ আছে সৰু ল'ৰা ছোৱালীয়ে খেলিবপৰা তিলিং তালাঙো আছে লগতে আৰু বহুতো ওখ ওখ গছ গছনি কমলাবাৰীত কমলাগছে নধৰি ধৰি ভৰি আছে কমলাগছে গোটেই কমলাগছ নামেৰে বিখ্যাত কমলাবাৰী তাত কমলাবাৰীত গোটেই মানুহবিলাক ঘূৰি ফুৰি কমলাবাৰীখন ঘূৰি চাই মেলি আহে আকৌ তালৈ গ'লে বহুত দেৰি থাকিব নেলাগে চাৰিটা বজাৰ আগতে গুচি আহিব লাগে তাত নহ'লে দিগদাৰ হয় ৰাতি আন্ধাৰ হৈ যায় যে বাঘ ওলায় গতিকে ক'ৰবালৈ গ'লে মানুহে ভালকৈ চিন্তা চৰ্চা কৰি যাব লাগে ইক'পাৰ্কতো ঠিক তেনেদৰে ভালকৈ যাব লাগে কিবা কৰিব লাগে মানে ধুনীয়াকৈ গৈ সৌন্দৰ্য উপভোগ কৰি মেলি নিজৰ নিজেই গৈ নিজেই সাৱধানে থাকি লগৰ ল'ৰা ছোৱালীৰ লগত ফূৰ্তি ফাৰ্তা কৰি যাব লাগে কমলাবাৰীলৈ গ'লেও ঠিক সেইটোৱে কৰিব লাগে নিজৰ মতে যাব লাগে লগৰ ল'ৰা ছোৱালীৰ লগত মিলিজুলি যাব লাগে গৈ মেলি ফূৰ্তি ফাৰ্ত কৰি নিজকে গঢ়ি গঢ় দি তুলিব লাগে কমলাবাৰীলে গৈ আমি বহুতো ফটো মাৰোঁ ফটো মাৰি পিনি যাওঁ লগৰ ল'ৰা সমনীয়াৰ লগত যাওঁ আৰু ইক'পাৰ্কলৈয়ো যাওঁ লগৰ সমনীয়াৰ লগতে যাওঁ সেইফালে চৰাইদেউ মৈদাম চুকাফাই আহোমৰ ৰাজধানী প্ৰথম চৰাইদেউতেই পাতিছিলে চৰাইদেউত পাতি পিনি এইফালে চুকাফাৰ ৰাজধানী চৰাইদেউত বহুতো মৈদাম আছে বৰটোপ আছে আৰু বহুতো কিবাকিবি সৌন্দৰ্যময় বস্তুৱে নধৰা হৈ আছে চৰাইদেউখন চবেই জানে চৰাইদেউ অসমৰ বিখ্যাত গোটেই অসম জিলিকি আছে তাৰপৰা কমলাবাৰীও চবেই অসমৰ গোটেই বিখ্যাত হৈ আছে কমলাবাৰী ক'লে মানুহবোৰ বলিয়া হৈ যায় তাৰপৰা কমলাবাৰীলৈ আহি সৌন্দৰ্যময় সৌন্দৰ্যময় সময় উপভোগ কৰি থৈহি যায় চব মানুহ গোটেই অসমৰ মানুহ আহে ধেমাজি ডিমৌ য'ৰ ত'ৰ মানুহ আহি ইয়াত উপভোগ কৰি থৈ যায় উপভোগ কৰি মেলি দিনটো কটাই খানা পিনা খাই মেলি ফূৰ্তি ফাৰ্তা কৰি দিনটোৰ কাৰণে ওলাই ঘৰৰপৰা ওলাই আহে ইয়াত আহি ধুনীয়াকৈ সৌন্দৰ্যময় ঠাই উপভোগ কৰি আকৌ গধূলি সন্ধিয়া নহওঁতে চব মানুহ ঘৰাঘৰি যায়গৈ আৰু নহ'লে তাত বাঘ সিংহ বাঘ হাতী এইবিলাক ওলায় সেইকাৰণে দিগদাৰ হয় নাই নহ'লে সেইকাৰণে আহি চব মানুহ গোটেই দিনটোৰ কাৰণে আহে আৰু উপভোগ কৰি যায় গুচি যায় কমলাবাৰীলৈয়ো আহে ঠিক তেনেদৰেই সেনেকৈয়ে যায় গুচি যায় দিনৰ দিনটো থাকে আৰু গধূলি নহওঁতে যায়গৈ আৰু বাঘ সিংহ ওলাই যে আকৌ বৰশিললৈয়ো বৰশিল নতুনকৈ হৈছে আমাৰ এইফালে গেলেকী অঞ্চলৰ বৰশিল কমলাবাৰীও ঠিক গেলেকীৰে ইক'পাৰ্কৰো ঠিক গেলেকীৰে ওচৰে পাঁজৰেই তাৰপৰা গেলেকীৰপৰা আমাৰ আমাৰ ইয়াৰপৰা বেছি দূৰ নহয় আমাৰ মাহঁত যাম যাম কৈ আছে ইক'পাৰ্কলৈ তাৰপৰা কমলাবাৰী প্ৰত্যেক বছৰে যোৱাই হয় বা প্ৰত্যেক এবছৰত যোৱা নোযোৱাকৈ নহয় গৈয়ে থকা হয় চব মানুহ যাই মেলি ফূৰ্তি ফাৰ্তা কৰি যায় আমাৰ মানুহ আমাৰ এইফালেও মানুহখিনি যায়েই আৰু বেলেগ নগ'লেও গৈ মেলি ফূৰ্তি ফাৰ্তা কৰি থৈ গুচি আহে আৰু